হেল্ল' গেছ এজেঞ্চি মই এটা নতুন ঘৰলৈ স্থানান্তৰিত হৈ আহিছোঁ আৰু ৰন্ধা বঢ়াৰ বাবে মোৰ গেছ চিলিণ্ডাৰটো শেষ হৈছে সেইকাৰণে গেছ চিলিণ্ডাৰ এটা বুক কৰিবৰ কাৰণে আপোনালোকলৈ ফোন কৰিলোঁ আৰু মই আপোনালোকক মোৰ গ্ৰাহক আইডি আৰু নতুন ডেলিভাৰী ঠিকনাটো প্ৰদান কৰিছোঁ আপোনালোকে অতি সোনকালে মোক এটা গেছ চিলিণ্ডাৰ দিয়ে যেন